মোৰ অঞ্চলৰ ওচৰৰ আটাইতকৈ বিখ্যাত কলেজখন বুলি ক'লেও দৰং কলেজৰ কথাই মই কম মোৰ পৰিয়ালৰ মোৰ ভন্টীজনীয়ে তাত পঢ়ি আছে তেওঁ তাত স্নাতকোত্তৰৰ শিক্ষা গ্ৰহণ কৰিছে